অসমীয়া ভাষাটোৱে অসমীয়া শিক্ষা ব্যৱস্থাত যথেষ্ট ডাঙৰ ভূমিকা পালন কৰে যিহেতু অসমীয়া অসমৰ ই ৰাজ্যিক ভাষা হয় আৰু এইটো সংবিধানৰ স্বীকৃতি ভাষাৰ বাইছটাৰ ভিতৰত এটা হয় তো অসমীয়া ভাষা জনা আৰু বুজাটো বহুত দৰকাৰী কোনোবা এটা জাতি বা সংস্কৃতিৰ মেইন মূল শিপাটোৱে হৈছে ভাষাটো তো যদি অসমীয়া ভাষাটো শিকা নাযায় বা নিজৰ ভাষাটো শিকা নাযায় তেন্তে কোনো জাতি বা এটা সংস্কৃতি জীয়াই নাথাকে তো সেয়ে অসমীয়া শিকাত সেয়ে অসমীয়া শিকাটো আৰু অসমীয়া শিক্ষা গ্ৰহণ কৰাটো স্কুলত বিদ্যালয়সমূহত যথেষ্ট জৰুৰী আৰু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যথেষ্ট ভাল পদক্ষেপ গ্ৰহণ কৰিছে তেওঁ ৰিচেণ্টলি দুহেজাৰ বাইছ চনত নে তেইছ চন এইটো কথা ধাৰণ কৰিছিলে যে যদিহে আপোনাৰ ক্লাছ টেনত বা টুৱেল্ভত অসমীয়া নাথাকে তেন্তে আপুনি কোনো ধৰণৰ চৰকাৰী চাকৰিত এপ্লাই কৰিব নোৱাৰিব তো এইটো যথেষ্টখিনি এটা ভাল পদক্ষেপ হয় এই অসমীয়া শিক্ষা ব্যৱস্থাত এটা সলনি আনিছিলে যিহেতু সকলোৱে অসমীয়া মিডিয়ামত অসমীয়া মাধ্যমৰ স্কুলত নগৈ ইংলিছ মাধ্যমৰ স্কুলত বা ইংলিছ মিডিয়ামত পঢ়াটো বেছি প্ৰিফাৰেঞ্চ দিছিলে বা বেছিকৈ কৰিছিলে তো তেওঁৰ এই নিৰ্দেশনা অহাৰ পিছত সকলোৱে অসমীয়া মিডিয়ামৰ ওপৰত অসমীয়া মাধ্যমৰ প্ৰতি ঢাল ল'লে তেওঁ অসমীয়া মাধ্যমলৈ বেছিভাগ মানুহে অসমীয়া মাধ্যমৰ বিদ্যালয়লৈ নিজৰ ছাত্ৰ ছাত্ৰীসকলৰ নাম সলনি কৰিলে বা তেওঁলোকক তাত লগাই দিলে তো অসমীয়া ভাষা শিক্ষা ব্যৱস্থাত যথেষ্টখিনি ডাঙৰ ইম্পেক্ট আহিলে তো